অঁ

ক'ত ক'ত কেনেকে কৰিছিলি নো

অঁ কিমান চাৰে বাৰশ অঁ

অঁ তোৰ হেৰি পায়েই আছা না কাটি যাব প্ৰতিমাহে সোমায়

তই জানা নেকি অঁ

অঁ অঁ অঁ কি কে ৱাই চি কে ৱাই চি কিবা আপডেট কৰিব লাগিব অঁ অঁ তাৰমানে মই শুনা পাইছোঁ মানে চৰকাৰৰ পৰা কিবা এক হ'লেও যদি পায় তথাপি বোলে নাপায় এতিয়া কিমানখিনি সত্য কি নাজানো আৰু ন অঁ হ'ব দে চবে মিলি সন্ধিয়া অঁ চবে মিলি সন্ধিয়াই গৈ গোটেইখিনি আলোচনা ঠিক আছে দে ৰাখো